আমি কুকুৰা পুহোঁ কুকুৰা গঁড়াল বনাওঁ তাৰপিছতে বাঁহৰ সাজোঁ তাৰপিছত সাজি কৰি তাত দানা আনো সেই কি কয় বোলে হেৰি কি কয় বোলে মিলৰ পৰা আনি ফলিয়া তুঁহ চটিয়াই দিওঁ চটিয়াই পেলাইনি কুকুৰাবোৰে খুচৰি খুচৰি খাই থাকে আৰু বেমাৰ আজাৰো আহে সেই বেমাৰ আজাৰৰ কাৰণে ডাক্তৰ ছাক্তৰ দৰৱ চৰৱ আনো কিবা কিবি মেডিচিনো মেডিচিন চেডিচেনো দিওঁ কৰোঁ তাৰপিছতে আকৌ পোৱালি তাতে সজা বনাই দিওঁ সজা বনাই দিওঁ তাতে পোৱালি হেৰি কৰে বাঁহ চাহ বান্ধি কৰি তাতে সেই গঁড়ালৰ ভিতৰতে হেৰি কৰি দিওঁ তাৰপাছত আকৌ সিহঁতক খাবলৈও খাদ্যও যোগান কৰিব লাগে কেলৈ সিহঁতে অকল ফলীয়া তুঁহ খাই থাকিব নোৱাৰে খুচৰি মুচৰি তাত এটা কাম কৰোঁ আমি এটা এটা তফিয়া তফিয়াত চাউল দিওঁ ভাত দিওঁ তাৰপিছতে আকৌ পানী দিওঁ তেনেকৈ সেঁতি খাই কৰি থাকে আৰু সিহঁতক আমি এতিয়া সেনেকৈ বন্ধনত ৰাখিবলগীয়া হৈছে হেপা আৰু নেউল এইকেইটা বস্তুৰপৰা আমি সিহঁতক সেনেকেধৰণে থ'বলগীয়া হৈছে নহ'লেতো আমি মেলিও থ'ব পাৰোঁ মেলি কিহৰ কাৰণে থ'ব নোৱাৰো নেউল হেপাৰ কাৰণে সেইকাৰণে আমি তেহেঁতক অকণমান বন্ধনত থওঁ আৰু এতিয়া বাঁহৰ চিলিঙিৰে বেৰি থৈছোঁ বাঁহৰ চিলিঙিৰে বেৰি কৰি তাক ভালধৰণে থওঁ তাৰমানে নহ'লে মানে আকৌ হেৰি নহয় এটা কথা নহয় বেমাৰো লাগে বেমাৰ লাগিলে আমি তেতিয়া ডক্টৰৰ ওচৰৰ পৰা মেডিচিন আনো মেডিচিন আনি তেহেঁতক মেডিচেন চেজিচেন দি পেলাইনি হেৰি কৰোঁ বেজি দিয়াওঁ বেজিও দিয়াওঁ চব কৰোঁ আৰু তাৰমানে বেজি এটা এটা বেজি দামো বহুত আকৌ অঁ এটা বেজিত আশী টকা নব্বৈ টকা সেনেকৈ লয় সেই চিচিটোত সেই বেজি দিয়াই কৰি এটাইখিনি কুকুৰালৈ কেতিয়াবা নহয়গৈ কুকুৰা সৰহীয়া যে সেই কেতিয়াবা নহয়েই তাকৰীয়া কুকুৰালৈ এটা চিচিছে ঠিক পঞ্চাছটামান হ'ব যাব দিব পাৰিব এশ মানে নহয়গৈ সেইকাৰণে সেই এটা চিচিয়ে নহয়গৈ দুটা চিচি আনিব লাগে বেজি দিবৰ কাৰণে